হয় মই মধ্য প্ৰজন্মৰ এটা অংশ যিয়ে পুৰণি প্ৰজন্ম আৰু যুৱপ্ৰজন্মৰ মাজত ভাৰসাম্য অৰ্জন কৰিবলৈ বহুতো চেষ্টা কৰা হয় কাৰণ মই পুৰণি প্ৰজন্মৰ আৰু যুৱপ্ৰজন্মৰ মাজত বহুতখিনি পাৰ্থক্য আহি পৰে পুৰণি প্ৰজন্মই বৰ্তমান সময়ৰ যি ডিজিটেল ব্যৱস্থা বা তেনেকুৱা ধৰণৰ প্ৰাচীন এটা ধাৰণা লৈ জীয়াই আছে কিন্তু যুৱপ্ৰজন্মৰসকলে নতুন নতুন চিন্তাধাৰা আগবাঢ়ি গৈয়ে আছে আৰু তেওঁ পুৰণি প্ৰজন্মই কেৱল নিজৰ গ্ৰাম্য সমাজৰ যিবিলাক পৰম্পৰাগত ৰীতি নীতি আচাৰ ব্যৱহাৰ ধৰ্ম বিশ্বাস এইবিলাকক লৈ গোড়ামি আৰু তেওঁলোকৰ বহুতো ক্ষেত্ৰত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু নৱপ্ৰজন্মৰ লগত বহুতো ক্ষেত্ৰত কথাৰ অমিল হয় কিন্তু নৱপ্ৰজন্মসকলে এইবিলাকৰ ওপৰত ইমান গুৰুত্ব দিয়া দেখা নাযায় লোকবিশ্বাস লোকাচাৰ বা তেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি ধৰ্মীয় বিশ্বাস আশ্বাস এইবিলাক তেওঁলোকৰ মাজত কম পৰিমাণে দেখা পোৱা যায় তেওঁলোকে কেৱল নতুন চিন্তাধাৰাক তেওঁলোকে গ্ৰহণ কৰি লৈছে আৰু নতুন চিন্তাধাৰাৰ নতুন আদৰ্শৰে তেওঁলোকে আগবাঢ়ি গৈছে তেওঁলোকে নতুন নতুন বস্তুৰে বা তথ্য প্ৰযুক্তিৰে তেওঁলোকে আগবাঢ়ি গৈ আছে আৰু নতুন নতুন তথ্য প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁলোকে বৰ্তমান সময়ত বহুতো নতুন নতুন আৱিস্কাৰ কৰি গৈ আছে আৰু বিশেষকৈ পুৰণি প্ৰজন্মৰ লগত লগ হ'বলৈ হ'লে বা মিলিবলৈ হ'লে তেওঁলোকৰ আচাৰ ব্যৱহাৰ ৰীতি নীতিবিলাক আয়ত্ত কৰিব পাৰিব লাগিব আৰু তেনেকুৱা সমালোচনা কৰিব পাৰিব লাগিব তেতিয়াহে এখন সমতুল্য কৰি ল'ব পাৰিব ভাৰসাম্য অৰ্জন হ'ব